হয় মই ড্ৰয়িং ক্লাছলৈ গৈছিলোঁ প্ৰথমে আমাক তাত হাত পোন কৰিবলৈ আঁচ আনিবলৈ শিকাইছিল তাৰপাছত সৰু সৰু ছবি আঁকিবলৈ দিছিল ক্ৰমে লাহে লাহে ডাঙৰ ছবি আঁকিবলৈ দিছিল তাৰপাছত এটা ছবিত কেনেকৈ পেঞ্চিল শ্বেডিং কৰিব পাৰি ৰং কৰিব পাৰি এইবোৰ শিকাইছিল লাহে লাহে আমাক ৱাটাৰ কালাৰৰ ব্ৰাছ কেনেদৰে কোনটো ছবিত কৰিব লাগে সেইবোৰ শিকাইছিল তেনেদৰে আমাক ভাল চিত্ৰ কেনেকৈ আঁকিব পাৰি তাক শিকাইছিল ইয়াৰ উপৰিও মই ৱৰ্কশ্বপ এখনলৈ গৈছিলোঁ ফেবিক কৰা য'ত চাদৰ মেখেলা গাৰু কভাৰ ৰুমাল আদিত কেনেদৰে ধুনীয়া ধুনীয়া ফুলৰ ফেবিক কৰিব পাৰি সেইবোৰ শিকাইছিল কেনেদৰে তাত ৰং কৰিব পাৰি কিমান নম্বৰৰ ব্ৰাছে কি ফুল আঁকিব পাৰি সেইবোৰ দেখুৱাইছিল